হেল্ল' অঁ এই আছোঁ দিয়া তোমাৰ কি খবৰ কোন মানে আপোনাৰ যোৱা কথা আছে খালি হেৰি আমাৰ মানে আই এ এছে এটা অৰ্দাৰ দিছে হেৰি নাইন আৰু টেনৰ ষ্টুডেণ্ট খিনিক অলপ এছকাৰছনত নিব লাগে ডাকবাংলোলৈ বাকী হয়

ষাঠিমান ছাত্ৰ ছাত্ৰী আছে যদি আপুনি এটা কাম কৰিব দুখন বাছ আপুনি বুক কৰিব কথা পাতিবচোন ষ্টাফৰ লগত কথা পাতিব পাচঁখন অঁ হয় হয় হয় হয়

ঠিক আছে বাকী আপুনি অঁ ঠিক আছে মানে আপোনাৰ আমাৰ শিক্ষকখিনিক আপুনি ক'বচোন মানে কি হৈছে এইটো অৰ্দাৰটো যিহেতু আহিছে আমিতো নিবই লাগিব বাকী লগত আপোনাৰ একষ্ট্ৰাকে দুজনমান টিচাৰ লৈ গ'লে ভাল হয় বাকী মানে ধৰক যদি আপোনাৰ ডাকবাংলো দূৰ হয় তেতিয়া আপুনি মিউজিয়ামত লৈ যাব পাৰে মানে ধৰক কিবা এটাত নিলেই হ'ল খালি কম্পালচৰি নিয়াতো হয় হয় হয় হয় শিক্ষাগত ভ্ৰমণেই হ'ব আপোনাৰ মিউজিয়াম নিলেই বেছি ভাল হ'ব নেকি হয় কি ক'লে অঁ সেইটো পিছত আহি পেলাই আমি ধৰক সিহঁতক কিবা এটা লিখিবলৈ দিম আৰু কি শিকিলে বাকী কাইলৈ আমি এইটো বিষয়ত কথা পাতিম আমাৰ এই জিৰণি সময়তে ঠিক আছে